হেল্ল' হয় কোনে কৈছিলে হয় হয় হয় আমাৰ ৰাতিপুৱা দহ বজা মানত খোলা হয় ৰাতি থাকোঁ তেনেকে নটা চাৰে নটা মানলৈকে

হয় হয় পাব পাব নিশ্চয় পাব আপোনাক এতিয়া মেখেলা চাদৰ মানে কেনেকুৱা বিয়াৰ কাৰনে যদি লাগে তেন্তে পাটৰ চেট লাগিব চাগে মুগা পাটৰ বা বোৱা চেটো লাগিব এইবিলাক পাটৰ চেটো পোৱা যাব আমাৰ তাত আৰু নতুন নতুন কালেকচন আহিছে বাৰু এতিয়া আৰু তেনে কব গ'লে গোটেই চেটটো পোৱা যাব আমি ষ্টাৰটিং আমাৰ আৰম্ভ হয় আপোনাৰ আঠ হাজাৰ চাৰে আঠ হাজাৰৰ পৰা আৰম্ভ হয় হয় ইমান মোৰ এটা হেৰি নহয় চাৰে আঠ হাজাৰৰ পৰা হয় কমাই মানে তেনেকে আমি কিনা যায় হয় হয় তেনেকে ডিছকাউণ্ট এটা পোৱা যাব মানে দিয়া যাব বাৰু সেইটো চিন্তা কৰিব নালাগে আপুনি আৰু বোৱা কাপোৰো আছে বোৱা কাপোৰো চাব পাৰিব

হয় হয়

আমি থাকোঁ আহিব আপুনি চাৰে নটা মানলৈকে থাকোঁ আমাৰ ঘৰতে দোকান যিহেতু আপুনি ফোন এটা কৰিব কাপোৰ চাবলৈ যিহেতু টাইম সময় লাগিবই বাৰু আপুনি আজি আহি পালে নে ঠিক আছে তেতিয়াহ'লে আহিব আমাৰ কপোৰ চিলনীৰ সুধিছিলে আপুনি ইয়াতে কৰা যায় আমাৰ দৰ্জি তেনেকে আছে ঘৰতে